অসমৰ লোকসকল সু স্বাস্থ্য বজাই ৰাখিবলৈ কিছুমান প্ৰতিৰোধকমূলক ব্যৱস্থা অৱশ্যে গ্ৰহণ কৰিব লাগিব সৰ্ব প্ৰথম যে তেওঁলোকে পৰিষ্কাৰ পানী সেৱন কৰিব লাগিব আজিকালি গাঁৱে ভূঞে পৰিষ্কাৰ পানী কৰিবৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে জল পৰিষ্কাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছে যিহেতু আমাৰ শৰীৰত দূষিত পানীৰপৰা বেছি সংখ্যক বেমাৰৰ সৃষ্টি হয় গতিকে সেইকাৰণে আমাৰ অসমীয়া লোকসকলে পানীখিনি প্ৰথম পৰিষ্কাৰ কৰি গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে তাৰপাছত সময়মতে খাদ্য গ্ৰহণ কৰা আৰু সুস্থ খাদ্য অৰ্থাৎ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব প্ৰ'টিন কাৰ্বহাইড্ৰেট তেনেকুৱা আমাৰ ভাৰতত যিহেতু খাদ্যবিলাকৰ প্ৰ'টিন কম আছে গতিকে আমি প্ৰ'টিনৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰটিন কাৰ্বহাইড্ৰেট ইপিটনৰ ক্ৰাফ্ছ ভিটামিনছ এইবিলাক আমি খাদ্যত থাকিব লাগিব আমাৰ ডাইটত থাকিব লাগিব তাৰ লগতে ব্যায়ামৰ প্ৰয়োজন আছে ব্যায়াম কৰিব লাগিব সুস্থ শৰীৰৰ কাৰণে ব্যায়াম অতিকৈ আৱশ্যক আমি বিশুদ্ধ অক্সিজেন গ্ৰহণ কৰিব লাগিব অক্সিজেন গ্ৰহণ কৰি আমি তাক সেৱন কৰি আমি নিজক সুস্থতা বজাই ৰাখিব লাগিব লগতে আমি গোটেই দিনটো কৰা কাৰ্যৰ লগতে আমি যাতে আমাৰ খাদ্যৰ ওপৰত অলপো অনীহা নকৰোঁ খাদ্য যাতে সময়মতে খাওঁ পুষ্টিকৰ খাদ্য খাওঁ আৰু তাৰ লগতে আমি ব্যায়ামো যাতে কৰি থাকোঁ আৰু ৰাতি হ'লে শয়নটো যাতে আমি ভাল লৈ লওঁ তাত প্ৰপাৰ আচলতে শয়নটো আমি ল'ব লাগিব কাৰণ বডীটোৰ ৰেষ্টৰ প্ৰয়োজন আছে গতিকে আমি কামৰ বুজাত পৰি পেলাই যাতে উভাৰ কাম নকৰোঁ তাৰ বাবে আমাৰ শৰীৰটোক চাব লাগিব আৰু লগতে আমি আমাৰ শৰীৰটোক নিয়মীয়া পৰীক্ষা কৰাব লাগিব আমাৰ আজিকালি ফ্ৰীকৈ হেল্থ চেকাপো হয় গতিকে আমি কৰাই পেলাই আমাৰ শৰীৰত কিবা কমি আছে বা কিবা বেমাৰৰ সৃষ্টি হৈছে বা আমাৰ চেকআপটো কৰাই থাকিব লাগে সেইটো অতিকৈ প্ৰয়োজনীয় টীকাকৰণ প্ৰয়োজন সৰুৰপৰা ডাঙৰকৈ আৰম্ভ কৰি ডাঙৰ লাগে টীকাকৰণ কৰিব লাগে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰপৰা ৰক্ষা কৰিবলৈ ফ্ৰীকৈ আজিকালি টিকাকৰণ কৰোৱা হয় গতিকে সেইখিনিও আমি গ্ৰহণ কৰিব লাগিব লগতে নিয়মীয়া পৰীক্ষাটো আমাৰ কাৰণে বৰ প্ৰয়োজনীয় কাৰণ আমি আমি স্বাস্থ্যটো ফ্ৰীকৈ চেকআপ কৰাবলৈ পাইছোঁ চেকআপ কৰা আমি ভৱিষ্যতেও যাতে বেমাৰৰ সৃষ্টি নহয় বা ডাঙৰ সমস্যাৰ সৃষ্টি নহয় গতিকে তাৰ আগতেই আমি গম পাই যাম যাতে আমি নিয়মীয়াকৈ আমাৰ স্বাস্থ্যৰ পৰীক্ষা কৰাই থাকিম